মই প্ৰিয় বুলি ক'লে মোৰ লিখক হিচাপে বিশেষকৈ এই কিতাপখন সম্পাদনা গ্ৰন্থহে আছিলে কবিতা কৰ্মকাৰে সম্পাদনা কৰিছিলে এই মাংৰি উৰাও যিগৰাকী

মাংৰি উৰাও বুলি এখন কিতাপ তেখেতে লিখিছিলে বিস্মৃতিৰ নায়িকা মাংৰি উৰাও সম্পাদনা কবিতা কৰ্মকাৰ এই কিতাপখন পঢ়ি মই যথেষ্ট ভাল পাইছিলোঁ

যদি আপুনি গোটেই জীৱনৰ বাবে কেৱল এক এটা প্ৰকাৰৰ কিতাপ পঢ়িব পাৰে এই প্ৰশ্নটোৰ উত্তৰত মই বিশেষকৈ মই এই এনেকুৱা ধৰণৰ জীৱনীমূলক আত্মজীৱনীমূলক গ্ৰন্থবিলাক পঢ়িয়ে ভাল পাওঁ ঠিক এই ক্ষেত্ৰতো মই শেহতীয়াভাৱে মাংৰি উৰাও বিস্মৃতি নায়িকা মাংৰি উৰাও কিতাপখন পঢ়িছিলোঁ এই কিতাপখনৰ মাংৰি এগৰাকী বাগানীয়া মানুহ আছিল তেখেতৰ জীৱনটো খুব দুখেৰে ভৰপূৰ আছিল ভৰা আছিল হাজাৰীৰ পাহাৰৰ দাঁতিত থকা এখন সৰু গাঁৱত মাংৰিৰ জন্ম হৈছিল গাওঁখনৰ চাৰিওফালে হাবি জংঘলেৰে ভৰপূৰ আদিবাসী মাক বাপেকৰ ঔৰসত জন্ম লাভ কৰা মাংৰিয়ে সৰুৰেপৰা দৰিদ্ৰতাৰ মাজতেই দিন কটাবলগা হৈছিল দুখীয়া মাক বাপেকে দুবেলা দুমুঠি যোগাৰ কৰি পৰিয়ালটো কোনোমতে ভৰণ পোষণ দিছিল আৰু লাহে লাহে মাংৰি ডাঙৰ হৈছিল আৰু লগৰ ছোৱালিহঁতে হাবিত সদায় খৰি লুৰিবলৈ আৰু নদীত গা ধুবলৈ যায় এনেকৈয়ে মাংৰি উৰাওৱে জীৱনটো পাৰ কৰিছিল এই কিতাপখন খুব যথেষ্ট পঢ়ি খুব ভাল পাইছিলোঁ মই